অঁ এ হেৰি কামাখ্যা মন্দিৰলৈ যাব লাগিছিল জুলাই জুলাইতে যাম বন্ধতে হয় মানে কেতিয়া কেনেকে গ'লে সুবিধা হ'ব তাকে হেৰি জনাবাচোন কোৱাচোন

আমি চাৰিজন যাম ল'ৰা দুটা আৰু দেউতাকে ময়ে যাম

তিনি চাৰিদিন মানৰ কাৰণে ধৰি লোৱা এসপ্তাহ আৰু এনেকৈ

হেৰি যে কি বুলি কয় কিবা বাৰ লৈ কিবা বন্ধ আছে নেকি কিবা সময় নিৰ্দিষ্ট কিবা আছে নেকি মেইন ৰোড সোমবাৰে গ'লে ভাল হয় ন

সময়টো কিমান মানে

চাৰে চাৰিটাত উঠিলে কিমান মান সময়ত পামগে চাগে অঁ ইফালে সিফালে ঘূৰি পকি তিনদিনমানতে হৈ যাব ন অঁ অঁ

ঠিক আছে বাৰু তুমি সময় সুবিধা মিলাই পেলাই অঁ অঁ মই তোমাক ফোন কৰিম বাৰু দিয়া